হেল্ল' পাখি ৰেষ্টুৰেণ্ট হয়নে অ মই এই ৰোল অৰ্ডাৰ কৰিছিলোঁ তাত এক্সট্ৰা চিজ এক্স এক্সট্ৰা অলপ চিকেন দি মানে ৰোলটো বনাই দিব পাৰিব নেকি